মোৰ এটা ছাগলী আছিল আছে ছাগলী আছে তাৰ মই নাম দিছোঁ চুমু মই ছাগলীটোক বহুত যত্ন কৰোঁ তাক লৈ মই ফুৰিবলৈও যাওঁ পাছবেলা সময়ত তাক মই খাবলৈ পাত আনি দিওঁ ৰাতি ঠাণ্ডা নালাগিব কাৰণে তাক মই গৰম কাপোৰ দিওঁ বহুত যত্ন কৰোঁ মই তাক তাৰ বেমাৰ হ'লে পশু চিকিৎসালয়লৈও লৈ যাওঁ তাৰ বেমাৰ দে দেখাওঁ মোৰ বহুত ভাল লাগে ছাগলী পুহি